হেল্ল' এইখন ইয়ামি কিটচেন ৰেষ্টুৰেণ্ট হয়নে মোৰ ঘৰ নপমাত মই অহাকাইলৈ আপোনালোকৰ দোকানলৈ যাম বুলি ভাবিছিলোঁ ৰাতিৰ সাঁজটো খাবলৈ আপোনালোকৰ দোকানখন কিমান সময়ত বন্ধ কৰে জনাব পাৰিব নেকি লগতে মোৰ পৰিয়ালটো যাম বুলি ভাবিছোঁ আপোনালোকে টেবুল এখন বুক কৰি ৰাখিবচোন আৰু আপোনাৰ দোকানখনত ভাল পাৰ্কিং ৰখা সুবিধা আছে নহয়